আমাৰ সৰুকালত মোটামুটি আমি কিছুমান কষ্ট পাইছিলোঁ ধৰি লওক আমাৰ সেই সময়ত দেউতাৰ হয়তো চাকৰি বাকৰি নাছিল ব্যৱসায় বাণিজ্য কৰিছিল কৰাৰ বিনিময়ত অইন অভাৱ অনাটনটো আছিল তেনেকুৱা যদিও কিন্তু আমাৰ গাঁওবিলাকত যিটো মিলা প্ৰীতি আছে সেইটো বৰ ভাল লগা আছিল ইঘৰ সিঘৰ মানুহ কথা বতৰা ইঘৰ সিঘৰে তাতে যোৱা বা সমনীয়াৰ লগত মানে খেলাটো খেলা ধূলা কৰাৰ এটা মানে তৃপ্তি আছিল খেতিপথাৰকো গৈছিলোঁ আমি সেনেকুৱা খেল ধূল খেলিবলৈ আগতে খেলা ধূলা আজিকালিহে মানে ফিল্ডৰ ফালে ওলাই আহে ল'ৰা ছোৱালী আগতে মোটামুটি পথাৰলৈকে গৈছিল খেলা হ'ল বা আমি আমাৰ দিনত পথাৰতে খেলিছিলোঁ আৰু সেনেকুৱা আজিকালি মানে নায়েই মিলা প্ৰীতিও নোহোৱা হৈছে আৰু মানে মানুহৰ মানে সময়ো নাই সেনেকুৱা সৰু ল'ৰা হ'লেও তাৰমানে আজিকালি পঢ়াত বৰ বিশেষ অঁ মানে গুৰুত্ব দিয়ে সেনেকুৱা আগৰবিলাক মানে এটা গতিত চলিছিল আমি পঢ়া পাতি কৰিছিলোঁ যদিও মানে আমাৰ দেউতাহঁতৰো মানে অভাৱ অভিযোগৰ কাৰণে আমি শিক্ষাবিলাক ঠিক ধৰণে ল'ব নোৱাৰিলোঁ আৰু আমাৰ বৰ্তমান এতিয়া বহুত মানে নিজে অলপমান অনুভৱ কৰোঁ যে আগৰ দিনত মোটামুটি কষ্ট পাইছিলোঁ বা পঢ়াৰ ক্ষেত্ৰত আমাৰ অলপ অসুবিধাও আছিল অভাৱ অনাটনটো বেছি আছিল এনেকুৱা আজিকালি ধৰি লওক মানুহৰ বিৰাট মানে সমস্যাবিলাক সেনেকুৱা নায়েই অভাৱ অনাটনটো কম আজিকালি ল'ৰা ছোৱালীবিলাকে বিৰাট সুখ ভোগেই কৰে প্ৰায় শৈশৱটো মানে বিৰাট আদৰত ৰাখে ল'ৰা ছোৱালীক কিন্তু আগৰ দিনত ইমান এটা হেৰি নাছিল মানুহৰ এটা মানে অসুখ বিসুখ হ'লেও আমি আমাৰ ক্ষেত্ৰতে গম পাইছোঁ তাৰমানে ডক্তৰৰ ওচৰত যোৱাই হেৰি নাথাকে বা ডক্তৰখানাও নাছিল সেনেকুৱা আৰু আজিকালি যিটো দেখিছোঁ বহুত মানে ভাল আৰু অঁ মোটামুটিকৈ আগৰ দিনত আমি লগ সমনীয়াৰ লগত ভালে চলিছিলোঁ আজিকালি সেইটো মিলা প্ৰীতি নাই আৰু সেনেকুৱা হৈছে ইঘৰ সিঘৰত নোযোৱাই যেন মানুহ অহা যোৱা কৰাৰ মানে সেই নাই মানুহৰ মানে মিলা প্ৰীতিটোও কমি গৈছে এতিয়া